মই ফটো চাই ভাল পাওঁ চিনাৰী থকা পাহাৰৰ নিজৰা থকা ফটো চাই বিৰাট ভাল পাওঁ কাৰণ ফটোবিলাক ফটোটো ৰাখি থ'লে কেতিয়াবা ধৰক সেই চাব বিৰাট মন যায় মন গ'লে তাৰমানে চাব পাৰোঁ সেইকাৰণে মই এই ফটো চাই ৰাখি থৈ ভাল পাওঁ এই ফটোটো তাৰমানে কেতিয়াবা ফটো উঠলি অঁ মন গেল মন গেলি কেতিয়ানবা ওললোঁ মোবাইলটো ওলাই চালোঁ সেইকাৰণে ফটোটো মই ৰাখি থওঁ আৰু ফটো মই বিৰাটেই ভাল পাওঁ চাই চিনাৰী থকা ফটো মই কিছুমান এই এনে ফটো থৈও ভাল পাওঁ মই ফটো তাৰমানে বিৰাটেই ভাল পাওঁ ফটো মই বিৰাটেই ভাল পাওঁ সেইকাৰণে ফটোটো তাৰমানে ফটো ৰাখি থৈ দিওঁ মোবাইলত কেতিয়াবা মন লাগিলে চাওঁ মন লাগি চাই চাইলে মন লাগে চাওঁ মন নালাগিলে আৰু সেই তাতে মোবাইলত থাকি যায় সেইকাৰণে মই ফটো চাই ভাল পাওঁ নিজৰা থাকা পাহাৰ চাহাৰ থাকা কেতিয়ানবা এই মানে সেইবিলাক ফটো চাই বিৰাট ভাল লাগে চিনাৰী তিনাৰী চিনাৰী থাকে চিনাৰী থকা ফটো চাই ভাল লাগে নিজৰা থকা পাহাৰ নিজৰা এনেকৈ পানী বৈ থাকে যে নিজৰাৰপৰা সেনেকৈয়ো চাই ভাল লাগে আৰু এনেই ফটো চিম্পল ফটো উঠি মানে ৰাখি থৈ দিওঁ মোবাইলত থ'লে কেতিয়াবা ধৰক চাই মানে মই বিৰাট ভাল পাওঁ আমাৰ ল'ৰা ল'ৰা ছোৱালীৰ ফটো সেনেকৈ মই ৰাখি থওঁ মোবাইলত থৈ দিলে কেতিয়ানবা এনে এনে শুদা সময়ত মানে কেতিয়ানবা মোৰ ফটো চাব বিৰাট মন যায় তেতিয়া মই তাৰমানে সেই ফটোটো আৰু কৰি খুলি পেলাই চাওঁ আৰু নিজৰা পাহাৰৰ ফটো চাই মই বিৰাট ভাল পাওঁ সেইকাৰণে তাৰমানে ফটোটো ৰাখি থওঁ আৰু কেতিয়াবা ফটোৰ কাৰণে মোৰ বিৰাট তাৰমানে হেঁপাহ ফটোটো মই ৰাখি থওঁ